মই ৰাতিপুৱা সোনকালে চাৰিমান বজাত উঠি এঘণ্টামান দৌৰোঁ ইয়াৰ ফলত মোৰ স্বাস্থ্যটো ভাল লাগে কিয় জানো নদৌৰিলে আকৌ গাটো অলপ ভাল নালাগে কিন্তু দৌৰা অভ্যাস কৰাৰ পিছৰ পৰাই মোৰ স্বাস্থ্যৰ বহুত সমস্যা দূৰ হৈ আছে দৌৰাটো স্বাস্থ্যৰ বাবে বহুত উপকাৰ হয় ভোক লাগে আৰু কাম কৰিবলৈ অলপ উদ্যম ভাব জাগি উঠে সেইবাবে দৌৰাটো এটা অভ্যাস কৰি তুলিছোঁ এই দৌৰাৰ লগে লগে মোৰ টোপনিও ভাল হয় এইবাবেই দৌৰাটো স্বাস্থ্যৰ কাৰণে বহুত ভাল বুলিয়েই মই ভাবোঁ বিভিন্ন কিতাপতো পাইছোঁ দৌৰাটো স্বাস্থ্যৰ বাবে বহুত উপকাৰী ডাক্তৰেও এই বিষয়ে পৰামৰ্শ দিয়ে খোজ কঢ়া দৌৰা এইটো এটা ভাল ব্যায়াম